মই প্ৰথমবাৰ যি বাজেট ফ্ৰেণ্ডলী আমাৰ ভ্ৰমণ কৰিছিলোঁ সেই ভ্ৰমণ কৰিবলৈ কৰা স্থলীটো হৈছিলে মেঘালয় সেই ভ্ৰমণ কৰাৰ আগমূহুৰ্ত্তত এটা পৰীক্ষা দি পাছ কৰিছিলোঁ আৰু তেতিয়া খুব সৰু বয়স খুব বেছি নহয় ওঠৰ বছৰো শেষ হোৱা নাছিল তো সেইটো কাৰণে ঘৰত বৰ বেছি দূৰো যাব নিদিছিলে আৰু সেইটো কাৰণে বহুত বেছি টকাও দিয়া নাছিলে তো আমি গোটেই ভাবিলোঁ ক'ৰবাত ফুৰিবলৈ যাম সেইটো কাৰণে গোটেই লগৰখিনিক মাতিলোঁ দুই চাৰিজনে কথা পাতিলোঁ তাৰপিছত গোটেিখিনি গোট খালোঁ আৰু গোট খাই তাপা আমাৰ যিসকল আছিলে গোটেই প্ৰায়জনে ক'লে যে আটাইতকৈ ওচৰৰ জেগা আমাৰ ভাল জেগা আমাৰ উত্তৰ পূৰ্বাঞ্চলত অসমৰ উত্তৰ পূৰ্বাঞ্চলত ফুৰিবলৈ যাবলৈ আমাৰ মেঘালয় আছে তো মেঘালয় কিন্তু ডাঙৰ কথাটো কি অকলশৰীয়াকৈ খুব বেছি পইচা লাগিব তো সবৰে একেই অসুবিধা যিহেতু ঘৰৰ পৰা টকা বেছি নিদিয়ে তো সেইটো কাৰণে আমি কি কৰিলোঁ সবে কথা পাতিলোঁ আৰু তাৰে লগৰ এজনৰ ককায়েকৰ গাড়ী আছিলে তো সেই ককায়েককো ক'লোঁ যে আমাৰ লগত ব'লক আৰু তেখেতেও মান্তি হ'ল বোলে ঠিক আছে মই যাম কিন্তু বোলে গাড়ীখন লৈ যাম অকল তেলৰ খৰচটো দিলে হৈ যাব বাকী আমি এনেও ফুৰিবলৈ যাম ময়ো যাম ফুৰিবলৈ জেগাবোৰ চিনি পাওঁৱেই আগতে গৈছোঁ তো ভালেই হ'ব তেতিয়া আমাৰ গাড়ীৰ ফালৰ পৰাও খৰচ বাচিলে ইফালৰ পৰাও খৰচ বাচিলে ভাৰা বাচিলে তো সেইবাবে আমি সিদ্ধান্ত ল'লোঁ যে যাম তাৰ পৰা আমি যোৱাদিনা আকৌ নিৰ্ধাৰিত হ'ল গ'লোঁ গৈ মেলি তাত আমি মেঘালয় যি পুলিচ বজাৰ সেই পুলিচ বজাৰত থাকিলোঁ আৰু আটাইতকৈ লাভ হ'ল কি আমি ছজন গৈছিলোঁ তো দুখন বিছনা ডাঙৰ ডাঙৰ বিছনা আছিলে তো সেই এটা কোঠালিতে থাকিলোঁ সেইবাবে প্ৰথম কথা আমাৰ কোঠালি খৰচো বাচি গ'ল তো প্ৰত্যেকজনৰ বিনিময়ত আমাৰ যেন তেন কম খৰচতে তাৰমানে অলপ কম খৰচতে হৈ গ'ল আমি তিনিদিন থাকিলোঁ মানে গোটেই তিনি ৰাতি তিনি নিশা দুদিন থাকিলোঁ ফুৰিলোঁ গোটেই মেঘালয়খন তাৰ পৰা বিভিন্ন ধৰণৰ পৰ্য্যটকস্থলী ফুৰিলোঁ যেনেকৈ আমাৰ ডাউকি আটাইতকৈ ধুনীয়া জেগা ডাউকি বহুত ধুনীয়া জেগা আমাৰ যি পানীৰ তাৰ যি ওপৰত সেই এনেকুৱা লাগে যেন আপুনি সেইডোখৰত থাকিলে পানীত নাওখন উপঙি থাকে আপুনি উপঙি আছে যেন লাগিব পানীৰ ওপৰতে তেনেকুৱা তাৰপিছত আমি এলিফেণ্টা কেভ্ছ গ'লোঁ এলিফেণ্টা কেভছত যি আমাৰ গোফা সেই গোফাতো সোমালোঁ তাৰ পৰা আমাৰ ছেভেন ছিষ্টাৰ ফলছত গ'লোঁ সাত ভনী সাত বাই বা সাত ভনী যি পানীৰ যি নিজৰা সেই নিজৰাত গ'লোঁ বিৰাট ধুনীয়া পৰিৱেশ তাত বিৰাট অনুকুল পৰিৱেশ এটা প্ৰকৃতিৰ যি এটা সৌন্দৰ্য্য সেই সৌন্দৰ্য্যটো দেখিব পাৰি তাৰপিছত আমাৰ আৰু আমাৰ পুলিচ বজাৰত আমি বজাৰ কৰিলোঁ হেৰি এইখন লিভিং ৰুট ব্ৰিজত ফুৰিলোঁ তাৰপিছত আমাৰ যি আটাইতকৈ এছিয়াৰ ক্লিনেষ্ট ভিলেজ এচিয়াৰ ক্লিনেষ্ট ভিলেজখনলৈ গ'লোঁ ৰুট ব্ৰি ৰুট ব্ৰিজলৈ গ'লোঁ ৰুট ব্ৰিজত আমাৰ এখন ৰুট ব্ৰিজ মানে লিভিং ৰুট ব্ৰিজ মানে কি দুজোপা গছৰ যি শিপা সেই শিপাখিনি গাঁঠি গাঁঠি পিনে সেই ৰুট ব্ৰিজখন বনোৱা হৈছিলে তাৰপিছত বাংলাদেশ ব'ৰ্ডাৰ গ'লোঁ আৰু সেই লিভিং ৰুট ব্ৰিজৰ ওপৰেদি গৈ পিনেও আমি বাংলাদেশ ব'ৰ্ডাৰখন দেখি পায় সেই তাৰ পৰা আমি চালোঁ ওপৰলৈ উঠি পিনে তাৰ পৰা আমি আমাৰ বাংলাদেশ ব'ৰ্ডাৰ গ'লোঁ ডাউকি পৰা আচলতে বাংলাদেশ ব'ৰ্ডাৰখন দেখি থাকে কাৰণ ডাউকি এনেকুৱা এটা স্থলী ইপাৰ হ'লে বাংলাদেশ এইপাৰ হ'লে আমাৰ আমি মেঘালয় বা আমি ভাৰতৰ তাৰপিছত আমাৰ বাংলাদেশ ব'ৰ্ডাৰ গ'লোঁ বাংলাদে শ ব'ৰ্ডাৰত আমি বিভিন্ন ধৰণৰ ব্যঞ্জন খালোঁ তাত সৰু সৰু বগৰী পাইছিলে বাংলাদেশৰ বিশেষ খাই ভাল লাগিল বিৰাট ধুনীয়া তাৰ পৰা আমি আকৌ পুলিচ বজাৰ আহিলোঁ পুলিচ বজাৰত আমাৰ বজাৰ কৰিলোঁ তাৰ পৰা কোনোবাই খোৱা বোৱা কৰে আমি প্ৰায় খোৱা বোৱাটো আমি বাহিৰতে কৰিলোঁ হোটেলত ইমান নাই কৰা কাৰণ হোটেলত খোৱা খৰচটো বেছি আছিল তো বাহিৰতে আমি কি কৰিলোঁ খোৱা খৰচটো কৰিলোঁ আগবেলা ব্ৰেকফাষ্ট আৰু পিছবেলা আমাৰ যি খোৱা ৰাতি যি খোৱা সেইখিনি আমি প্ৰায় বাহিৰতে খাওঁ কম খৰচত হৈ যায় হোটেলত খালে ওলোটা খৰচটো বেছি দিবলগীয়া হয় তো হোটেলত সেইটো কাৰণে নেখালোঁ আৰু বাহিৰত আমি খালোঁ তাৰ পৰা আমি মানে অলপ বেলেগ বেলেগ ধৰণৰ ব্যঞ্জন তাত প্ৰথমবাৰৰ বাবে খালোঁ যেনেকৈ আমাৰ যি ল'কেল এৰিয়াত আমি আছিলোঁ সেই এৰিয়াটোত আমাৰ বোৰ খোৱা বোৱা এইবোৰ যেনেকৈ ফাষ্টফুডৰ বহুত বেছি উপলব্ধ নাছিলে তাত আমি প্ৰথমবাৰ কে এফ চি পাইছিলোঁ তো কে এফ চি খালোঁ জাদ' ৰাইচ খালোঁ ঠিক আছে তাৰ পৰা আমাৰ কে এফ চি প্ৰথমবাৰৰ বাবে তাত তাৰ খোৱাটো উপলব্ধ কৰিবলৈ পাৰিলোঁ বিৰাট ভাল লাগিলে কে এফ চি প্ৰথমবাৰৰ কাৰণে খাইছোঁ বিৰাট এক্সাইটমেণ্ট আছিলে খালোঁ তাৰ পৰা পুলিচ বজাৰত কম খৰচতে ৰাস্তাত ফুটপাথৰ কিনাৰত বহি থকা ৰাস্তাৰ কিনাৰত বহি থকা দোকানবোৰ আছিলে তাৰ পৰা কম স সস্তীয়াত সস্তাতে আমি বস্তু কিনি কিনিলোঁ ঘৰৰ বাবেও বজাৰ কৰিলোঁ নিজৰ বাবেও বজাৰ কৰিলোঁ আৰু ঠাণ্ডা কাপোৰ খুব কম দাম তাত তো তাৰ পৰাও সেইখিনি বস্তু ল'লোঁ সেই আৰু সেই খুব এটা ধুনীয়া এটা আমাৰ গ'ল আমাৰ আমাৰ ট্ৰিপ বা আমাৰ যি আমাৰ বা ভ্ৰমণ ভ্ৰমণ খুব ধুনীয়া গ'ল আৰু ভাল লাগিল গৈ আৰু প্ৰথম কথা আৰু ছেকেণ্ড কথা কি যিমানখিনি খৰচ হ'ব বুলি ভাবিছিলোঁ হয়তো ঘৰৰ পৰা যিমান টকা দিছিল সিমান টকাটো ওলোটা বেছিহে হ'লগৈ তাৰ বিনিময়ত যিমানখিনি খৰচ পাতি কৰি মেলিও আমাৰ ঘৰলৈ বজাৰ কৰি মেলিও থাকি টকা ঘূৰি আহিলে